ঘৰ ঘৰতে পলু এৰী পলু পুহি পলু পুহি

পলু পলু ঘৰতে পলু পোহোঁ আৰু পাত কাটি মেলি দিওঁ তাত এৰী সূতা এৰী সূতা ঘৰতে কাটি কাটি মেলি সূতাও কাটি পাট মুগা বওঁ আৰু দোকানৰ পৰাও ওচৰৰ দোকানৰ বজাৰৰ পৰাও পাত কেঁচা সূতা কিনি আনি ঘৰত সিজাই সিজ সিজাই মেলি ভাতেদি সিজাব পাৰি আৰু মাৰ মাৰ মানে ভাতেদি সিজাব পাৰি আৰু আটা দিও সিজাওঁ তাৰপৰা সিজাই মেলি ৰ'দত দি তেনেকৈও সিজাই মেলি ৰ'দত দিওঁ তাৰপৰা ববিঙত পকাওঁ পকাই মেলি বওঁ তাঁত লগাওঁ আৰু বওঁ আৰু তেনেকৈ দোকানৰ পৰাা আনি মেখেলা চাদৰো বওঁ আৰু গামোচা গামোচা ফুল বাচোঁ বাচি বিক্ৰী কৰি সৰু সৰু ফুলৰ গামোচা দুশ টকা আঢ়ৈশ টকা তিনিশ টকা তেনেকৈ পাওঁ তাৰপৰা আৰু সেইবোৰো বিক্ৰী কৰি দিওঁ চাদৰ কেঁচা সূতা চাদৰ কেঁচা সূতা চাদৰো পাওঁ তিনিশ টকা দি বিকোঁ আৰু সবেই বোৱা কটা কৰোঁ তেনেকৈ সেই আৰু মেখেলা বওঁ চিংগুল মেখেলা চাদৰ বোৱা আৰু গামোচা এৰী এৰী চাদৰ এৰা চাদৰ সেইবিলাক বওঁ তাৰপৰা বিক্ৰী কৰোঁ পইচা পইচা পাওঁ তাৰপৰা আৰু ট্ৰেইনিং ল'লোঁ ট্ৰেইনিং ল'লোঁ ল'বলৈ গ'লোঁ ট্ৰেইনিং ট্ৰেইনিঙত ট্ৰেইনিং লৈ এমাহ ট্ৰেইনিং লৈ চিলাই শিকিলোঁ চিলাই ট্ৰেইনিং ল'লোঁ চিলাই ট্ৰেইনিং লৈ ঘৰতে মেচিন এটা লৈ কাটিং কাটিং ব্লাউজ ব্লাউজ চুইজাৰ আৰু পেটিকুট আৰু পেন হাফ পেন হাফ পেন আৰু হাফ হাফ পেন আৰু সেইবিলাক চিলাওঁ ব্লাউজৰ এটা দাম তিনিশ টকা আৰু ডিজাইনাৰ ব্লাউজ ডিজাইনৰ ব্লাউজো চিলাওঁ আচ্ছা পেটিকোটৰ পেটিকুট দোকানৰ পৰা কাপোৰ হ'লচেলাৰ ৰেটত কিনি আনোঁ আৰু পেটিকোট বি চিলাওঁ চিলাই বিক্ৰী কৰোঁ আৰু শাৰী শাৰী ফলছ পিকো তাৰপৰা মেখেলা মেখেলা ফলচ চাদৰৰ পতি আৰু দহি গুঠোঁ দহি দহি দহি দহি গুঠোঁ দহি গুঠোঁ তাৰপৰা আৰু

স্কুলৰ ইউনিফৰ্ম চিলাওঁ আৰু ইউনিফৰ্ম চিলাওঁ চিলাই কৰি মেলি এনেকেই ঘৰখন পোহপাল দি আছোঁ